হয় মই আৰ্টৰ প্ৰদৰ্শনী আৰু এক্সপ'লৈ যোৱাৰ উপৰিও এখন এক্সপ' মই পৰিচালনাও কৰিছিলোঁ আমাৰ উন্নয়নখণ্ড অন্তৰ্গত মণ্ডল সংগঠন পৰ্যায়ৰদ্বাৰা প্ৰথমে মই আমাৰ মণ্ডল সংগঠনৰ ওচৰতে থকা এখন বাগানৰ খেলপথাৰৰ পাৰ্মিছন লৈছিলোঁ তেওঁলোকে পাৰ্মিছন দিয়াৰ পিছত মই ডি চি আৰু থানাৰ লগত যোগাযোগ কৰি তিনিদিনৰ ভিতৰত সেই পাৰ্মিছনটো আনি আমাৰ চাৰিদিন এক্সপ'খন চলিছিলে তাত প্ৰায় ত্ৰিছটা গ্ৰাম্য সংগঠনৰ প্ৰায় চাৰিশ মহিলাই চাৰিশ আত্মসহায়ক গোটৰ মহিলাই সেই এক্সপ'খনত সহযোগ কৰিছিলে আৰু বিভিন্ন ঠাই গোলাঘাট জিলাৰ বিভিন্ন ঠাই মানুহে আহি সেই এক্সপোখনৰপৰা বস্তু কিনিবলৈ সক্ষম হৈছিলে এই তাত থাকিবলৈ মানুহখিনিক ব্যৱস্থা কৰি দিয়াৰ উপৰিও দিনটো সেই দোকানত থকা মহিলাখিনিক খোৱাৰ ব্যৱস্থা কৰিবৰ কাৰণেও আমি আমাৰ গোটৰ সদস্যাসকলকেই ষ্টল কৰিবৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছিলে আৰু ৰাতিৰ ষ্টলবোৰ ৰখিবৰ কাৰণে ভি ডি পি থকাৰ উপৰিও আমি ছয় সাতজন মানুহ ৰাখিছিলোঁ যাতে তেওঁলোকে সেই দোকানবোৰ পহৰা দিয়ে তাৰ বিনিময়ত আমি তেওঁলোকক পইচাও দিয়া হৈছিলে চাৰিদিনেই আমি বিভিন্ন ধৰণৰ মহিলাসকলৰ মাজত ফাংচন পাতিছিলোঁ যাতে সেই ফাংচনবোৰ চাবলৈ আহি আমাৰ দোকানৰপৰা বস্তু কিনি লৈ যায় ইয়াত বিভিন্ন ধৰণৰ কাপোৰৰ উপৰিও বিভিন্ন ধৰণৰ খাদ্য বাঁহ বেতৰ বা মাছ আদিকে বিভিন্ন বস্তু বিক্ৰী কৰা হৈছিলে ষ্টলত বিশেষকৈ আমাৰ মেটেকাৰ বস্তু বিভিন্ন ধৰণৰ সঁজুলি ব্যৱহাৰ বিক্ৰী কৰাও হৈছিলে